হয় মই ময়ুৰীয়ে কৈছোঁ মই এই এই মাজগাঁৱৰ পৰা কৈছিলোঁ কথা এটা জানিব আছিলে আপোনালোকৰ তাত ভাড়া ৰুম পোৱা যাব নিকি বাৰু হয় মই মানে এইফালে ৰাস্তাত গৈ থাকোতে আপোনাৰ ফোন নম্বৰটো দেখিলোঁ ব'ৰ্ড এখনত আপোনাৰ নামটো হয় কেনেকুৱা কি ধৰণৰ ৰুম আছে বাৰু অকণমান জনাব পাৰিব নেকি

মই কলেজত পঢ়ি আছোঁ মই তেজপুৰ কলেজত তেজপুৰ কলেজৰ কাৰণে মোৰ লগৰ বান্ধৱী এজনীৰ লগত থাকিম বাৰু এনেকে দুটা ৰুম দুজনী থাকিম যদি তেনেকে দুটা ৰুম পোৱাকে যদি পালো হয় ভাল হ'ল হয় হয় মানে এনেকুৱা বেলেগো বিচাৰি আছোঁ তাৰমানে পাইছোঁ কিন্তু মানে কি হ'ল কিছুমান অসুবিধা আছে আপোনাৰ পানীটো তেনেকে নাথাকে বা বাথৰুমটো বেলেগকৈ আছে বেলেগৰ লগত মিলি পেলাই হেৰি কৰিব লাগিব সেই তেনেকুৱা

তেনেকে অকল এটাই আছেনে আৰু বেলেগো আছে নে কেনেকুৱা কি ধৰণৰ

হয়

আপোনালোকৰ মানে ছিংগল ৰুম হ'ব মানে অঁ মানে মোৰ লগৰ এজনীয়েও সুধি আছিলে মানে তেনেকে তাইকো জনাব পাৰিম বাৰু সেইক্ষেত্ৰত ঠিক আছে আপোনালোক এনেই হেৰি পুৰা এড্ৰেছটো জনাব পাৰিব নেকি হয় হয় তেনেকুৱা হ'লে তেজপুৰ কলেজৰ পৰা অকণমান দূৰ হ'ব নিচিনা লাগিছে দেখোন হয় ঠিক আছে এনেই ৰেন্ট কেনেকুৱা ভাড়া কিমানৰপৰা আৰম্ভ আপুনি কিমানৰপৰা দিয়ে বা আছে তেনেকুৱা মানুহ

ঠিক আছে বাৰু তেন্তে এবাৰ যোৱাৰ আগত মই আপোনাক এবাৰ ফোন এটা কৰি ল'ম তাত তেতিয়া যাব পাৰিম আপুনি আজি আবেলি বা কাইলে মানেটো থাকিব ঠিক আছে বাৰু হ'ব দিয়ক